মই জীৱনত আটাইতকৈ বেছি মূল্য কৰোঁ মোৰ মা দেউতা আৰু সময় সময় এটা এনেকুৱা বস্তু যোনে আপোনাক আগুৱাই যাবলৈ সহায় কৰে আপোনাৰ গ'ললৈ আৰু মা দেউতাৰ সহায়েৰে আপুনি কেতিয়াও আগুৱাই যাব নোৱাৰে ঠিক তেনেদৰে সময়ক সদায় সন্মান কৰিব লাগে আৰু সময়ৰ লগত মানুহ সলনিও হ'ব লাগে মাজে মাজে সময়ে মানুহক বহুত শিকও শিকনি দিয়ে মানুহক জীৱনত আৰু সময়ে মানুহক বহুত শিকায়ো জীৱনত

সময়ত মানুহ সময়ৰ কাম মানুহে সময়ত কৰিব লাগে আৰু তেনেকৈ তেনেকৈ তেনেকুৱা কৰিলে মানুহে জীৱনত আগুৱাই যোৱাৰ সম্ভাৱনা থাকে